নতুন ৰেচিপি সমূহৰ বিষয়ে শিকিবলৈ মই ইউটিউবত কিছুমান বিশেষ চেনেল চাওঁ সেইবোৰ হৈছে ভিলেজ কুকিং চেনেল আমাৰ গাওঁ ফাৰুক ছেফ ভিলেইজ ফুড চেনেল আদি যাতে সেই ভিডিঅ'সমূহৰ পৰা মই নতুন ৰন্ধন প্ৰণালী শিকিবলৈ সক্ষম হৈ উঠোঁ